আমি সৰুৰ পৰাই আমি ধৰক কিতাপ পঢ়ি আহিছোঁ আমাৰ ঘৰত পৰিৱেশ কেনেকুৱা আছিল পঢ়াৰ পৰিৱেশ এটা আজিকালি মোবাইলৰ দিনত ল'ৰা ছোৱালীয়ে মোবাইলতে এখন উপন্যাস বা গল্প এটা পঢ়ি শেষ কৰিব বিচাৰে কিন্তু এইটো এটা ভুল প্ৰচেছ বুলি মই ভাবোঁ মোৰ দৃষ্টিভংগীৰে মই ক'ব বিচাৰো যে ম'বাইলৰ দ্বাৰা ম'বাইলত এখন কিতাপ পঢ়াতো ভাল কথা ভাল কথা নহয় মানে কি নিজৰ কাৰণে ক্ষতিকাৰক কাৰণ মোবাইল এটাৰ পৰা এটা যোন মানুহজনে পঢ়িব বা সেই কৰিব তেখেতৰ চকুৰো বহুখিনি ক্ষতি হয় ম'বাইলত চাই থাকিলে যেনেকে ল'ৰা ছোৱালীৰ এটা ৰে পৰে পৰি এইটোৰ কাৰণে বহুতখিনি ক্ষতি হয় গতিকে আমি আগতে ইমান ধুনীয়া এটা পৰিৱেশ টেবুল চেয়াৰত বহি চকীত বহি আমি মেজত কিতাপখন থৈ টেবুলত থৈ পঢ়িছিলোঁ আৰু তেতিয়া যিখিনি পঢ়া যায় সেইখিনি ল'ৰা বা ছোৱালী বা আমাৰ যি যিজন মানুহে পঢ়ে তেওঁৰ ধুনীয়াকৈ শান্ত শান্ত পৰিৱেশটোত ব্ৰেইনত সোমাই যায় কিন্তু আজিকালি কি হৈছে ম'বাইলত যেতিয়া পঢ়িব সেইটোত তেওঁৰ চকুৰেদি চকুৰ ক্ষতিৰ লগতে দেহৰো ক্ষতি হয় কাৰণ ধৰক বিচনাত বহি আৰাম কৰি এনেকেটো এটা পঢ়া হ'ব নোৱাৰে আৰু সেইটোৰ তাত যিখিনি পঢ়িব সেইখিনি আয়ত্ত কৰাতো তেওঁ বহুখিনি অসুবিধাৰ সন্মুখীন হ' ব পাৰে গতিকে আমাৰ আগৰ সৰুৰ পৰা যিখি যিটো মাধ্যমত আমি যেনেকে বহি চকীত বহি পঢ়াটোত আমাৰ দেহৰ কাৰণে বহুতখিনি লাভদায়ক গতিকে চকীত বহি কিতাপখন টেবুলত থৈ তেনেকৈ পঢ়াটোহে মই ভাল বুলি ভাবোঁ আৰু আমি এখন কিতাপৰ কিতাপ এখন আমি সংগ্ৰহ কৰি কিনি আনি আমি সেইখন কি সম্পত্তি বুলি ভাবিব পাৰোঁ কাৰণ সেইখন আমি ধুনীয়াকে ঘৰত সজাই থৈ আৰু বহুত বছৰ পিছত সেইখন উলিয়াই আমি পঢ়িব পাৰোঁ গতিকে আজিকালি কি কৰিব লাগে আমি কিতাপ ল'ৰা ছোৱালীকো শিকাব লাগে যে আমি গ্ৰন্থমেলালৈ গৈ কিতাপ সংগ্ৰহ কৰি আনি ঘৰত এটা লাইব্ৰেৰী সৃষ্টি কৰাৰ শিকাব লাগে ল'ৰা ছোৱালীকো শিকাব লাগে আৰু নিজেও পঢ়িব লাগে